আমাৰ অঞ্চলত বহুতো লোকে বসবাস কৰি আহিছে আৰু বহুতো জাতি জনজাতিৰে এই গাঁওখন ভৰপূৰ ইয়াত অসমীয়া নেপালী বঙালী কাৰ্বি সকলো জাতিৰে লোকসকল একগোট হৈ মিলাপ্ৰীতিত এখন পৰিয়ালৰ দৰে বসবাস কৰি আহিছে ইয়াত কোনো জাতিৰ বা ধৰ্মৰ মানে বিৰোধিতা কোনো নকৰে আৰু সকলো জাতি ধৰ্মকে আদৰ কৰা হয় বা সকলো জাতি ধৰ্মৰে সন্মান কৰা হয় কিন্তু আমাৰ ইয়াত প্ৰধান ভাষা হিচাপে বা যোগাযোগৰ ভাষা হিচাপে মূল ভাষা অসমীয়া ব্যৱহাৰ কৰা হয় কাৰণ এই এই ভাষাটো হৈছে আমাৰ মাতৃভাষা গতিকে সকলো জাতি জনজাতিৰ লোকসকলে অসমীয়া ভাষাকে বেছি প্ৰাধান্য দিয়া দেখা যায় কাৰণ অসমীয়া ভাষাটো হৈছে আমাৰ অসমীয়াসকলৰ সমাজৰ এটা